মোৰ পুৰণি চাৰ্জাৰডাল হেৰুৱাৰ পাছত আকৌ নতুন এডাল চাৰ্জাৰ আন এখন দোকানৰ পৰা কিনিছিলোঁ কিন্তু মোৰ পুৰণি চাৰ্জাৰডালতকৈ মোৰ এতিয়াৰ নতুন চাৰ্জাৰডাল যথেষ্ট উন্নত